হেল্ল' উমেশ এই ভাল খবৰ এইয়া আমি এটা কথা ভাবি আছিলোঁ ঐ এই আমি খটৰা সত্ৰত যাওঁ তাতে গৈছিলোঁ আমি এই দহ বাৰজনমান মানুহ ওলাইছিলোঁ আৰু

প্ৰস্তুতি মানে গাড়ী ডাঙৰ গাড়ী এখনকে লওঁ নেকি নে এ ৰিক্সাইদিয়ে যাওঁ ওচৰৰ ঠাই চাৰি পাঁচখনমান ৰিক্সা হ'লিয়ে ভাল হয় তাকে কথাখিনি গোটেইকেইজন মানুহেদি আলোচনা কৰিম আৰু অলপমান প্ৰসাদো লাগিব অ সেইটো এই প্ৰসাদটো ল'বই লাগিব প্ৰসাদ প্ৰসাদখিনি ল'ব লাগিব বাৰটাৰ আগত পাব লাগে যে কাৰণ বাৰটাৰ পিছত সেইফালে আৰু তাতে হেৰি নকৰেনে তাৰপিছত যাই আমি আৰু অলপ যাওঁতে অলপ মাৰ্জিত হৈ যাব লাগিব আৰু ধূতি চুটি পিন্ধি হে হেৰি কৰোঁ নেকি চান্দা মানে এটা কাম কৰোঁ নেকি এ গোটেইকেইজনে মিলিকিনে আৰু কি হয় তাতে প্ৰসাদখিনি লৈ লওঁ মই প্ৰসাদখিনি লৈ কিনে তাতে কি খৰচা হয় তাৰপিছত গোটেইকেইজনে ভাগ বিতৰণ কৰি পেলাই যি পৰে ওলাই দিলে হ'ল আৰু অ অ এতিয়াতো আৰু অ এতিয়াতো আৰু মানুহখিনি সেনেকা ল'ব পৰা নাই গতিকে মই ভাবি আছোঁ বজাৰখিনি কৰি লওঁ এনে মুখেদিহে হ'ল কথাখিনি এনেকা কৰি পেলাই এই বৃহস্পতিবাৰে যাওঁ নেকি বৃহস্পতিবাৰ হ'লে ভাল হয় আৰু অ অ অ অ দে হ'ব দে হেৰি কৰিম আৰু মই আৰু কি হয় মানুহ চাই লওঁ চাই লৈ পেলাই বেছি হ'লে দিগদাৰি হ'ব বাৰু মই তোক খবৰটো দিম পিছত ন' তোক জনালোঁ আৰু ঠিক আছে দে বাৰু